ভাৰতৰ অন্য ঠাইত গ'লে অসমৰ মানুহখিনিয়ে অলপমান অনা অসম আমাৰ অসমীয়া মানুহখিনিয়ে ভাৰতীয় ভাষাটো কোৱাটো অলপ অসুবিধা এটা আহে আহিলেও কিছুমান মানুহে দুই এটা হিন্দী জানে দুই এটা ইংলিছ জানে দুই এটা অসমীয়া জানে সেইকাৰণে ঠিক তেনেকৈ মানে হিন্দীভাষী মানুহৰ লগত কথা ক'ব লগা হ'লে প্ৰায় অসমীয়াতে ব্যৱহাৰ কৰে কিন্তু তাৰ মাজতে সময় সুবিধা মিলাব পাৰিলে ইংৰাজী এটা দুটা শব্দ সোমাই দিয়ে বা হিন্দী এটা দুটা শব্দ সোমাই দিয়ে বিহাৰিবিলাকৰো এটা হিন্দী আছে তেওঁলোকে তেনেকৈ সোমাই দিব পাৰে এনেকৈ মাজতে মানে দুই এটা শব্দ সোমাই দি পেলাই তাৰ মানে হেৰি কৰে তেওঁলোকে মানে তে তেওঁলোকে মানে মাত ভাষাটো তাৰমানে অলপমান বুজা বুজা বুজিব পৰা কৰি কিছুমান আলোচনা কৰা হয় আৰু কিন্তু অসমৰ মানুহে ভা ভাৰতীয় মানুহৰ লগত বা অসমৰ বাহিৰৰ মানুহৰ লগ কথা ক'লে বহুতখিনি এটা অসুবিধা আহে বহুতখিনি এটা অসুবিধা আহি যায় সেইকাৰণে মানে অসমৰ অনা অসমীয়া মানুহখিনিয়ে মানে তাতে অসমৰ বাহিৰত গ'লে বহুত কোনো কথা মানে কিবা বস্তু কিনিব লগা হ'লে দেখিব লগা হ'লে বস্তুটো দেখুৱাই দিব লগা হয় বা দামটো লিখি দিব লগা হয় ইংলিছত লিখি দিব লগা হয় বা আঙুলীৰে দেখুৱাই দিব লগা হয় সেইকাৰণে কিছুমান কথা কোৱাত অলপ অসুবিধা এটা আহে এতিয়া ভাত ভাত খাব লগা হ'লে মুখেৰে দেখুৱা ইংগিতেৰে দেখুৱাই দিব লাগিব তেনেকুৱাকৈ ক কিছুমান ইংগিতেৰ দ্বাৰা কথাখিনি কোৱা হয় তাৰপিছতে তেওঁলোকে আকাৰে ইংগিতে ক'লেও কিছুমান বস্তু বুজি পায় তাৰপা দোকানে পহাৰে গ'লে বস্তুটো দেখুৱাই দিব লগা হয় এনে কিছুমান কথা এটা অসুবিধা আহে সেই আমি অসমৰ মানুহে বাহিৰলৈ গ'লে প্ৰায় ল'ৰা ছোৱালী শিক্ষিত ল'ৰা ছোৱালীৰ কাৰণে ভয় নাই কাৰণ তেওঁলোকে হিন্দী ইংলিছ চবেই জনা হৈ গৈছে কিন্তু অশিক্ষিত মানুহখিনিৰ কাৰণে এটা অসুবিধা এটা আহে আৰু নহ'লে যদি কোনোবা ওচৰত হিন্দী ভাষী বা ভাৰতীয় মানুহ ভা ভাষা ক'ব পৰা মানুহ থাকে তেওঁলোকৰ পৰা সহায় লোৱা যায় তেওঁলোকৰ পৰা সহায় লৈ কামবোৰ কৰা হয় নহ'লে চব কথাই ক'ব নোৱাৰি এটা বস্তু বিষয়বস্তুটো বিষয়ে বিষয়ে জানিলে দুই এটা ক'ব পাৰি কিন্তু অসমীয়াত ক'লে কিছুমান মানুহে মানে অসমীয়াটো এটা দুটা এটা শব্দ বুজি পায় অসমীয়াতে শব্দ কিছুমান কৈ তাৰ মাজে মাজে এটা দুটা হিন্দী বা এটা এটা ইংলিছ এনেকৈ সোমাই দিলে কিছু বুজি পোৱা যায় তেওঁলোকৰ লগত সেইকাৰণে কিছুমান কথাত অসমীয়া এটা আহিলেও মানে কথাখিনি কোৱা হয় আৰু বা ভ্ৰমণ কৰি তেওঁলোকে বাহিৰৰ পৰা ভ্ৰমণ কৰিও আহে আমাৰ ইয়াতে মানুহবিলাক তেনেকৈ বাহিৰৰ লগতে ইজনে সিজনৰ লগত এটা সহায় সহায় লয় কিছুমান হিন্দীভাষী মানুহেও অসমীয়া জানে বা ইংলিছ ইংলিছ জানে বা ইংলিছভাষী মানুহেও অসমীয়া জানে তেনেকৈ তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ লগত বা ওচৰৰ মা মানুহৰ লগত সহায় সাৰথী বিচাৰি তেওঁলোকৰ লগত কিছুমান কথা আলোচনা কৰা হয় আৰু

অস হি হিন্দী ভাষাটো মানে ৰাষ্ট্ৰীয় ভাষা আচলতে চববিলাক জানিব লাগে কিন্তু একেবাৰে স্কুললৈ নোযোৱা বা একেবাৰে নাজানে মানুহে ইমানখিনি নাজানে আৰু চৰ্চা নহ'লে প্ৰায় নহয় চৰ্চা থাকিলেও হিন্দী হিন্দী নপঢ়িলেও মানুহে জানে চৰ্চাৰ চৰ্চা থাকিব লাগে ওচৰ চুুবুৰীয়াৰ লগত হওক বা টিভি চায়েই হওক বা কিবা বেলেগ হি মোবাইল চোবাইল চাইহে মানুহে হিন্দী ভাষাবিলাক বুজি পোৱা হৈ গৈছে কিতাপৰ পত্ৰ আজিকালি এক ফালে হিন্দী লিখে এক ফালে অসমীয়া লিখে তেনেকৈও বুজি পোৱা যায় এতিয়া বাহিৰত অসমৰ বাহিৰত গ'লে চাইনবৰ্ডবিলাক চালে বুজি পায় অসমীয়াটো লিখা থাকে ইংলিছতো লিখা থাকে হিন্দীটো লিখা থাকে এইবোৰ এইবোৰৰ পৰাও সহায় লৈ কিছুমান মানে আলোচনা কৰা হয় অসমৰ বাহিৰত গ'লে বা ভাৰতীয় মানুহৰ লগত বাকী বেছি বেছিকৈ বহল কৰি কথা ক'ব নোৱাৰি অসমৰ বাহিৰৰ মানুহে তাৰপিছত যিখিনি এটা থুলমূলকৈ নকলে নহয় বা নচলিলে নহয় সেইখিনি চলি অহা হয় আৰু